প্ৰতিভা বুলি ক'বলৈ গ'লে মই তেনেকৈ বিশেষ প্ৰতিভা নিজৰ কথানো কি ক'ম মই ভাত বনাই ভাল পাওঁ বিভিন্ন ধৰণৰ বস্তু বনাই ভাল পাওঁ মানে ট্ৰাই কৰি ভাল পাওঁ সেই বস্তুখিনি বিভিন্ন ধৰণৰ ডিছ হওক ৰেচিপি হওক সেই ৰেচিপিখিনি চেষ্টা কৰোঁ বনাবৰ কাৰণে সেইবোৰ মই ইউটিউবৰ পৰা চায়েই হওক বা মায়ে যেনেকৈ বনাইছিলে আগতে বা বেলেগ মানুহে যেনেকৈ বনায় সেইখিনি অনুকৰণ কৰি বা তাৰ ভিতৰত অনুকৰণ কৰাৰ পিছতো নিজৰ ফালৰ পৰা কিছুমান যোগ কৰি সেইটোত ৰেচিপিটো বনাবলৈ চেষ্টা কৰোঁ তাৰপিছত সেইটো মানুহে খালে সেই বস্তুবিলাক ভাল লাগে বা ভাল পাইছোঁ বুলি পেলাই কয় ত' সেইটো এটা মই প্ৰতিভা বুলি ক'ম আৰু প্ৰতিভা দক্ষতা আহ বুলি ক'বলৈ গ'লে মোৰ তেনেকৈ মই আৰ্ট কৰি ভাল পাওঁ বা গান শুনি ভাল পাওঁ গান গাই ভাল পাওঁ গান গাই ইমান এটা বিশেষকৈ ভাল নাপাওঁ মানে কি নৃত্য কৰি ভাল পাওঁ মই এজনী মই এগৰাকী সত সত্ৰীয়া নৃত্যৰ শিল্পী শিল্পী নহয় মই সত্ৰীয়া নৃত্য কৰি ভাল পাওঁ সেইখিনিয়ে আৰু মোৰ প্ৰতিভা আৰু সেইবোৰ যেতিয়া নিজে নিজে চেষ্টা কৰোঁ কৰিবৰ কাৰণে ত' সেইবোৰ তেনেকৈ ওলাই পৰে আৰু কেতিয়াবা স্কুলতে হওক বা কলেজ হওক কিবা প্ৰ'গ্ৰামতে হওক বা ফাংচনতে হওক সেইখিনি বস্তুখিনি মই নিজৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰোঁ বা কিবা কম্পিটিশ্যন হওক সেই বস্তুখিনি মই নিজে আগভাগ লওঁ লৈ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰোঁ আৰু সেইখিনি মই তেনেকৈ কৰি পেলাই মই নিজৰ কাম আগবঢ়াই লৈ যাওঁ